অঁ মই ভাবোঁ যুৱকসকলক খেল খেল কৰি খেল কৰিবলৈ খেল কুদ কৰিবলৈ সুবিধা পোৱা নহয় আৰু পইচা পৰিমাণে কৰিবলৈ কৰিব পৰিমাণে খেল কুদ কৰিবলৈ প্ৰচাৰ কৰা নহয় আমাৰ ঠাই নাই খেল খেল কুদ কৰিবলৈ আমাৰ ল'ৰা ছোৱালীবোৰে আজিকালি ও ওলাই নাহে তাৰ কাৰণেও খেল খেল কুদ কৰা নহয় খেল খেল চেল প্ৰচাৰ কৰিবলৈ কাৰণে আমাক এটা শিক্ষক এটা লাগে খেলৰ প্ৰশিক্ষণ এটা এজন লাগে আমাক খেল কুদ কৰিবলৈ আমাক ফিল্ড এখন দৰকাৰ হয় আমাক চৰকাৰে তেনেকৈ সুবিধাখিনি দিব লাগে খেল কুদ কৰিবলৈ আৰু খেলত খেলত বহুত আগবাঢ়ি যাব পাৰি কিন্তু আমাৰ ইয়াত প্ৰচাৰ নহয় ইমান খেলৰ খেলৰ খেলৰ সুবিধা পালে মানে ল'ৰা ছোৱালীবোৰ বহুত আগবাঢ়ি বহুতখিনি কিবা কিবি কৰিব পাৰে নিজৰ স্বাস্থ্য ভাল থাকে তাৰ কাৰণেও তাৰ কাৰণেও খেলৰ কাৰণে সুবিধা আমাক লাগে খেলৰ সুবিধাখন পালে মানে ল'ৰা ছোৱালীবোৰ স্বাস্থ্যৱান হয় ল'ৰা ছোৱালীবোৰ সুবিধা সেইখিনি সুবিধাও নাপায় চৰকাৰৰ পৰা আমাক সেইখিনি সুবিধা লাগে আমাক ভাল ফিল্ড এখন লাগে আমাক ভাল প্ৰশিক্ষণ এখন এজন লাগে আৰু খেলৰ ভিতৰত বহুত আছে খেল ল'ৰা ছোৱালীবোৰ পিন্ধা উৰাই জোতা বুট ফুটবল খেলিবলৈ বুট দৰকাৰ হয় খেলিবলৈ বল দৰকাৰ হয় সমান ফিল্ড এখন দৰকাৰ হয় সেইবোৰ কাৰণেও খেল প্ৰশিক্ষণ কৰিবলৈ প্ৰশিক্ষণ দিবলৈ আমাক মানুহ এজন লাগে এইবোৰ আকৌ এইবোৰ খেলৰ খেলৰ কাৰণে শিকাবলৈ ল'ৰা ছোৱালীৰ আমাৰ পইচা পাতিও বহুত দৰকাৰ হয় পইচা পাতি থাকিলেহে আমাৰ ল'ৰা ছোৱালীবোৰ আগবাঢ়ি যাব খেলৰ প্ৰতি অকল পঢ়ায়ে নহয় আৰু স্কুলে স্কুলে খেলৰ বিষয়ে খেল কুদ থাকিব লাগে স্কুল স্কুলে স্কুলত খেল কুদ থাকিলে মানে সেই ল'ৰা ছোৱালীবোৰ কৰিবলৈ মন কৰে সেইবোৰে আৰু আজিকালি ল'ৰা আৰু ছোৱালী নাই ছোৱালীয়েও সমানেই ল'ৰাৰ লগত খেলিবলৈ বিচাৰ পাব লাগে তাকে ছোৱালীয়ে আজিকালি ক্ৰিকেট খেলে তেনেকৈ ফুটবল খেলে ভলীবল খেলে আজিকালি সমানে ল'ৰা ছোৱালী সব সমানকৈ খেল যাবলৈ স্বাস্থ্যটো ভাল হ'ব লাগে খেল কুদ কাৰণে এইবোৰে খেল কুদ খেল কুদ যেতিয়া খেলি যাব পাৰিব তেতিয়া আমাৰ দেশখনো আগবাঢ়ি গৈ থাকিব খেলৰ প্ৰতি আগ্ৰহ হ'ব লাগিব গোটেই সবে ঘৰৰ মাক বাপেকৰ খেলৰ প্ৰতি আগবঢ় আগ্ৰহ হৈ পানে খেল খেলৰ বিষয় শিকা শিকাব লাগিব খেলৰ বিষয়ে আগ্ৰহ দি কৰিব লাগিব খেল এটা খেল খেলিলেহে মানুহৰ হেল্থ স্বাস্থ্য ভাল থাকে মেণ্টেলি ভাল থাকে খোৱা বোৱা ভাল হ'ব লাগিব খেল খেলিবলৈ হ'লে মানে মাইণ্ড ল'ৰা ছোৱালীবোৰ শাৰীৰিকভাৱে সুস্থ হ'ব লাগিব খেল খেলিবলে